দৰং জিলাত প্ৰায়ভাগ কৃষিজীৱি আৰু কিছু সংখ্যক লোক চাকৰি কৰে আৰু কিছু প্ৰাইভেটত কাম কৰে আৰু বিশেষকৈ কৃষিজীৱি দৰং জিলাত আৰু তাৰ তেওঁলোকৰ মাজত বিশেষকে ধান খেতি সৰিয়হৰ খেতি আলু খেতি আৰু শাক পাচলিৰ খেতি কৰে তেওঁলোকে খেতিৰ কৰি জীৱিকা নিৰ্বাহ কৰে খেতিৰ আৰু কিছু সংখ্যকে চাকৰি কৰাৰ লগতে ব্যৱসায়ত বেছি গুৰুত্ব দিয়ে ব্যৱসায় কৰি স্বাৱলম্বীও হয় খেতি কৰিলে

ব্যৱসায় কৰা লোকৰ মাজত শিক্ষা শিক্ষা বেছি হ'লেও তেওঁলোকে ব্যৱসায় কৰে আৰু কাপোৰৰ ব্যৱসায় কৰে শাক পাচলিৰ ব্যৱসায় কৰে আৰু আলু খেতিৰ কৰে আলু খেতিত তেওঁলোকে বিশেষকৈ বেছি স্বাৱলম্বী হয় আলু খেতি কৰি তেওঁলোকে আলু বিক্ৰী কৰি আৰু সৰিয়হৰ খেতি কৰি তেওঁলোকে সৰিয়হ বিক্ৰী কৰে এনেদৰে আৰু শাক পাচলি খেতি কৰি তেওঁলোকে সেই চবজি বিক্ৰী কৰি তেওঁলোকে স্বাৱলম্বী হয় এনেকে শিক দৰং জিলাৰ শিক্ষা বহুতখিনি উন্নতি